মই নিজৰ বাগিচাখনৰ কাৰণে কেইটামান সঁজুলি ব্যৱহাৰ কৰোঁ সেইকেইটা হ'ল কোৰ চোকা কটাৰী পানী দিয়াৰ সঁজুলি খন্তি

জাৱৰ কঢ়িয়াবৰ কাৰণে খৰাহি কোৰখন মই বিভিন্ন ফুলবোৰৰ এ অপ্ৰয়োজনীয় বনবোৰ আঁতৰাবলৈ ব্যৱহাৰ কৰোঁ আৰু গোবৰখিনি খৰাহিত ভৰাবলৈ ব্যৱহাৰ কৰোঁ খন্তিখনে মই মাটি কোমল কৰাৰ উপৰিও এজোপা ফুলত বিভিন্ন অপতৃণসমূহ গুচাবলৈও খন্তিখন ব্যৱহাৰ কৰা হয় লগতে পানী দিয়া সঁজুলিটো ঠাণ্ডা দিনত যিহেতু পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে দৰকাৰ হয় পানী দিয়া সঁজুলিটোৰে মই বিভিন্ন সময়ত ফুলসমূহক পানী যোগান ধৰা হয় আৰু লগতে খৰাহিটো খৰাহিটোৱে ওপৰৰ পৰা তলসৰা পাতসমূহ সংগ্ৰহ কৰি ভালদৰে এঠাইত গোটাই থ'বলৈ খৰাহিয়ে কঢ়িয়াবলৈ যথেষ্ট সুবিধা হয়